যিকোনো এখন অগ্যাত ঠাইলৈ ফুৰিবলৈ গ'লে আমি বিপদ হোৱা হ'ব বুলি আমি ভাবোঁ সেইকাৰণে আমি অকলে কেতিয়াও মই যোৱাটো নিবিচাৰোঁ কাৰণ এখন অচিনাকি ঠাইলৈ যোৱা মানে আমাৰ কোনো তাত চিনাকি নাথাকিব সেইকাৰণে পৰিয়ালৰ লগত আমি ফুৰিবলৈ গৈ তেনেকৈ থাকি ফুৰি খাই অহাটোৱে মই বিচাৰোঁ অচিনাকি জেগাত আজিকালি দিন আগৰ দিনৰ নিচিনা নহয় অচিনাকি জেগাত সকলোৱে য'ত গৈ পৰিয়ালৰ লোকে সকলোৱে গৈ খাই বৈ থাকি আহিলে যিকোনো কিবা এটা অসুবিধা হ'লেও সকলোৱে একেলগে থাকিলে অকণমান সাহস এটা বাঢ়ে সেইকাৰণে তেনেকৈ পৰিয়ালৰ লগতেই যাব লাগে আৰু আমি এবাৰ এনেকৈ পাহাৰীয়া ঠাইত পিকনিক খাবলৈ যাওঁতে তাত তাত বহুতো দেখিলোঁ তেনেকৈ অচিনাকি জেগা ডাঙৰ ডাঙৰ সৰু ল'ৰা ছোৱালীক লৈ ডাঙৰ ডাঙৰ গাড়ীৰে যাত্ৰা কৰোঁতে তাত বহুত অসুবিধাৰ সন্মুখীন হৈছে তেনেকৈ গাড়ী পাহাৰৰ ওপৰৰ পৰা বাগৰি পৰাও দেখিছোঁ ঠিক তেনেকৈ আমিও গৈ থাকোঁতে ৰাস্তা হেৰুৱাই মোৰ ভুল ৰাস্তাৰে বহুদূৰ গ'লো তাৰপিছত তেওঁলোকে তাৰে গাঁৱৰ মানুহে আমাৰ ৰাস্তাৰ পথ দেখুৱাই আমাক আগুৱাই লৈ আহিলে আৰু আহি আহি আহি আমি এনেকুৱা এখন জহা হাবি জংঘলীয়া পথেৰে আগবাঢ়ি গৈ থাকোঁতে তাত বনৰীয়া বনৰ হাতী ওলাই আমাৰ গাড়ী আক্ৰমণ কৰিবলৈ বহুত চেষ্টা চলাইছিল কিন্তু আমি আৰু তাৰ মানুহ তাৰ গাঁৱৰ মানুহৰ সহায় লৈ আমি বেলেগ ৰাস্তাইদি আহি ঘৰ পাইছোঁহি কিন্তু সেইকাৰণেও কিছুমান মানুহে কেতিয়াও যিকোনো মানুহে অচিনাকি ঠাইলৈ গ'লে অকলে যাব নালাগে পৰিয়ালৰ লোক বা লগৰ চিনাকি কোনো বন্ধুৰ লগতহে যাব লাগে সেই ঠাইখন বা কেনেকুৱা হয় সকলো আমি জানি নোলোৱাকৈ আমি কেতিয়াও কেতিয়াও সেইবিলাকলৈ যাব নালাগে আৰু আমাৰ ঠাইলৈও বাহিৰৰ পৰ্যটক আহিলে আমাৰ বহুত সা সুবিধা আছে থাকি খাই ফুৰি বহুত ভাল পায় সেইবিলাকৰ হেৰিত বহুত সুখী যে আমাৰ ঠাইত তেনেকুৱা আজিলৈকে একো বেয়া কিবা ঘটনা হোৱা শুনা নাই আৰু আমিও ভাবোঁ যে বাহিৰৰ ঠাইলৈ গ'লে আমাৰো যাতে কোনো তেনেকুৱা অসুবিধা নহয় অচিনাকি ঠাইত অচিনাকি ঠাই ফুৰিবলৈ গ'লে সদায় আমি লগত কিবা কিবি খোৱা বস্তু এইবিলাক লৈ যাব লাগে কাৰণ তাত আমি কিবাকৈ খোৱা মেলা পাওঁ নে নাপাওঁ সেইটো কাৰণে সকলো সা সুবিধা আমি যতনাই লৈ গ'লে ভাল হয় তাত গৈ আমি যদি যিকোনো জেগাতে থকা মেলা সুবিধা পাওঁ তাত খোৱা বোৱা যদি আমি তাত একো হোটেল বা কিবা একো বিচাৰি নাপাওঁ সেইটো কাৰণে আমি তাক খোৱা বস্তু লৈ গৈ থকাটো ভাল হয় পুৰুষেই হওক বা মহিলাই হওক সেইবিলাক ঠাইলৈ গ'লে সদায় নিজৰ সকলো লাগতিয়াল বস্তু যেনে খোৱা বস্তু পানী বটল আৰু কাপোৰ কানি নিজৰ লাগতিয়াল বস্তুকেইপদ লৈ যাব লাগে